হেল্ল' অ বাইদেউ মই ধান খেতি কৰিবলৈ লৈছিলোঁ ধান খেতিৰ বিষয়ে বাইদেউ অকণমান জনাব পাৰিব নেকি বাম মাটি এতিয়া কেনেকৈ কেনেকৈ কৰা হ'ব বোলো সেইকাৰণে মই আপোনাক সুধিব বিচাৰিছোঁ

অ

অ অ